আমাৰ অঞ্চলৰ বিখ্যাত ক্ৰীড়াবিদ পংকজ মেধি প্ৰদ্য়ুম্ন ভৰদ্বাজ তেওঁলোকে খেল খেলি বহুত সুনাম অৰ্জন কৰি আনিছে এথেলেটিক্ছ প্ৰশিক্ষক হিমা দাস চিমা দাসৰ প্ৰশিক্ষণত এওঁলোকে খেলত বহুত সুনাম অৰ্জন কৰিছে আৰু এওঁলোকৰ ভৱিষ্যত মই কামনা কৰোঁ